শোণিতপুৰ জিলাত মূল উদ্যোগ আৰু অৰ্থনৈতিক বুলিবলৈ ইয়াত কৃষি

তেজপুৰ মিচন চাৰিআলিত নিজ'ন নামৰ এটা বিস্কুট কাৰখানা আছে আৰু আৰু তেজপুৰ গটঙাত চাবোন ফেক্টৰী

জীৱন যাপন কৰাত সহায় কৰি আছে